হেল্ল' দাদা মই ৰিফাণ্ড ৰিলেটেড কল এটাৰ কাৰণে চুইগিত ফোন কৰিছিলোঁ হয় মই ৰিচেণ্টলি এটা কেএফচিত অৰ্ডাৰ দিছিলোঁ কি বুলি কয় তো সেইটো মানে ৰিফাণ্ড ফুডৰ কথা সুধিবলগা আছিল মানে হয় হয় অলপমান আগতে দিছিলোঁ মানে মই কি অৰ্ডাৰটো কেনচেল কৰিব বিচাৰি আছিলোঁ মানে ৰিফাণ্ডৰ কাৰণে আৰু হয় হয় মানে মোৰ অৰ্ডাৰটো মানে বেলেগ এখন ৰেষ্টোৰেণ্টত মানে মই কমতে পাই গলোঁ মানে চ' সেই কাৰণে মানে মই কেনচেল কৰিব বিচাৰিছিলোঁ

হয় মোৰ আপোনাৰ ইউ পি আই নম্বৰটো হ'ল আপোনাৰ হিতেশ বৰ্মন অ'কে এচ বি আই আৰু আপোনাৰ মোৰ অৰ্ডাৰ নম্বৰটো হ'ল ৱান টু থ্ৰী ফ'ৰ ফাইভ ছিক্স ছেভেন এইট নাইন টেন হয় হয় হয় মোৰ আপোনাৰ অৰ্ডাৰটো আছিল থ্ৰী হানড্ৰেদ নাইনটি এইট ৰুপিজৰ পেমেন্ট কৰা হৈছিল আপোনাৰ জিপেদিয়ে কৰিছিলোঁ পেমেন্ট হয় কেতিয়ালৈ ৰিফাণ্ডটো পাম মানে সাত দিনৰ ভিতৰত ন আচ্ছা জল্ডি পেমেন্ট কৰিব নোৱাৰে নেকি মানে আপোনালোকৰ ফালৰপৰা অঁ আচ্ছা হ'ব বাৰু একো নাই দিয়ক হয় যাবতো ন ৰিফাণ্ডটো অঁ অঁ তেতিয়া হ'লে ঠিকে আছে দিয়ক হয় হয় ধন্যবাদ দাদা প্ৰবলেমটো চল্ভ কৰাৰ কাৰণে হয় হয় হয় হয় হয় আপোনাৰ ৰিভিউটো ক'ত দিম ক'ত দিলে ভাল হ'ব হয় জিমেইলত আহিব ন চুইগি বুলিয়ে আহিব ঠিক আছে দিয়ক আপোনাক মই ফাইভ ষ্টাৰ ৰেটিঙটো দি আছোঁ দিয়ক থেংক ইউ দাদা